অ' হেল্ল' অ' মই এই চাহ খেতি অলপ কৰিছিলোঁ মোৰ চাহ খেতি আছে আপোনাৰ চাহ খেতি এতিয়া চাহ খেতি আছে তাৰ মানে এতিয়া মই মানে চাহ খেতিৰ কাৰণে মই আপোনাৰ পৰা অলপ পৰামৰ্শ বিচাৰিছো বাগান মানে মোৰ আছে কিজানি ষাঠি সত্তৰ বিঘা বাগান আছে চাহ বাগান যে মই চাহ বাগানৰ বিষয়ে কিছুমান কথা আপোনাৰ পৰা জানিব বিচাৰিছো আপুনি মোক অকমাণ যদি সহায় কৰে মই তেতিয়া উপকৃত হ'ম আপুনি মোক এটা কথা কওকচোন এতিয়া আমাৰ যে চাহবাগানটো চাহবাগানটোৰ এতিয়া মোৰ কলম দিবৰ টাইম হৈছে কলমটো এতিয়া কোন মাহৰ পৰা কোন মাহৰ ভিতৰত দিয়ে কলম অ' অ'

অ' তেতিয়া হয় হয় অ' এই মই এইটো কথাকে সুধিছো অ'

এই যে ইউৰিয়া ইউৰিয়াটো কিহৰ কাৰণে দিয়ে বাৰু কওকচোন বাগানত যে দিয়ে ইউৰিয়াটো এইটো প্ৰডাক্টৰ কাৰণে দিয়ে বুলি শুনিছো হয় নেকি চাহটোৰ প্ৰডাক্ট হয় নেকি তেতিয়াহ'লে আপুনি অ' তাপা আপুনি মোৰ এতিয়া চা চাহটো মই মানে কি লোকেল হিচাপে অলপ অলপকে বিকিছো আৰু ধৰক লোকেল বিলাকত

অ' অ' অ' ঠিক আছে হয় হয় অ' এতিয়া আপোনাৰ ফেক্টৰীবিলাকত এতিয়া ৰেটটো কেনেকে হয় কি হয় মোক আপুনি সেইখিনি কথা যেনেতেনে অকণমান ক'লে মানে মই অকমাণ সুখী হ'ম হয় নেকি অ'

হয় হয় অ' ঠিক আছে ঠিক আছে হয় হয় ঠিক আছে হ'ব তেনেহ'লে মই আপোনাৰ পৰা এইখিনি অভিজ্ঞতা পালো বাৰু